ঐ দা দাদা

এই হেৰি একযোৰা পেণ্ট চাৰ্ট লাগিছিল এইযোৰা কাপোৰত কিমান পৰিবনো দাম এই ক'লা পেণ্ট আৰু বগা চাৰ্ট চিলাই চিলাই কাপোৰে সৈতে কিমান পৰিবনো অঁ অঁ দেখাওকচোন বাৰু অঁ অঁ কিমান

কিমান হ'ব দাম এহ বহুত দাম একা তাতচে এটা ৰেডীমেড কিনাই ভাল একা

অঁ অঁ গৰম দিনত একা গৰম দিনত হয় নেকি বাৰু কমত দিবা নোৱাৰিনে কমত দিব নোৱাৰিব নেকি অলপ

আৰু পিচটোত একা কিমান পৰে পিচটোত অঁ অঁ হয় নেকি অঁ এতিয়া হেৰি একা এই চাৰ্ট দুটাৰ ভিতৰত কিমান পৰিব যোৰা দি অঁ

সেইখিনি দিবই লাগিব আৰু এতিয়া হাজাৰ মান হাজাৰ মানত দিবা হাজাৰ মানত দিব নোৱাৰিব নেকি আপুনি যোনটো বেয়া এতিয়া খেতি বাতি কৰি উঠিলোঁ গতিকে অকণমান হাজাৰ মানত হ'লে বেছি ভাল হ'ল হয় আৰ হয় নেকি এতিয়া হয় নেকি এনেই আৰু মই বেলেগ দোকানত যোৱা নাই আপোনাৰ দোকানতে আহিলোঁ চিনাকি মানুহ মোৰ চিনাকি মানুহটো সেইকাৰণে আপোনাৰ দোকানতে আহিলোঁ বেলেগৰ দোকানত গ'লে হয়তো হাজাৰ মানত পাওঁ নেকি অঁ আপুনি আকৌ বেয়া নাপাব অঁ অঁ গতিকে এতিয়া অঁ সেইটোৱে কৰিব লাগিব নহ'লে বেলেগ বিকল্প নাই আৰু কাৰণ পইচা আয় কৰিব পইচাটো আকৌ বহুত এতিয়া দিলেও আকৌ দিম বুলি কৈ বাকীকেও ত' দিবা বাকীকে দিলি তেৰশ মানত ফিটিং কৰিব দিলো হয় এক হাজাৰ মান টকা দিলো হয় বাবা দে বাৰু

অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু